অঁ হেল্ল' অঁ হয় কওকচোন অঁ হয় মই অহা কাইলৈ মানে যাম বুলি ভাবিছোঁ অঁ হয় হয় নহ'লে হ'ব কাইলৈ কেইটামান বজাত যাবা অঁ অঁ মই এই অসমীয়া সাহিত্যৰ অভিধান কেইখনমান আনিম বুলি ভাবিছোঁ তাৰপৰা আৰু সেই সেনেকৈ আৰু তাৰপৰা এই অসম পুলিচৰ কিতাপ কেইখনমান আনিম বুলি ভাবিছোঁ তাৰপৰা তুমি অঁ অঁ অঁ তাৰপাছত অঁ চাব লাগিব এই চাম তাতে কেইবাখনো চাব আনিব লাগিব

অঁ অঁ হ'ব ঠিক আছে ফোন কৰিম বাৰু মই